মোৰ ঘৰ লখিমপুৰ জিলাত মোৰ গাওঁখনৰ নাম পানীগাঁও আমাৰ গাঁৱত প্ৰায় তিনিশ পঞ্চাছ ঘৰ মানুহৰ বসতি গাঁওখনত পানী উৎস হিচাপে অতীজৰে পৰা কুঁৱা দমকল পুখুৰী আদি ব্যৱহাৰ কৰা হৈছে কিন্তু দিন বাগৰাৰ লগে লগে বৰ্তমান আধুনিক যুগৰ লগত মিলাই গাঁৱৰ ৰাইজে মটৰ আৰু পানীৰ নলৰো সুবিধা কৰি লৈছে বৰ্তমান গাঁৱৰ প্ৰায়বোৰ মানুহৰ ঘৰতেই ইলেক্ট্ৰণিক মটৰৰ সু ব্যৱস্থা আছে এই মটৰৰ সহায়ত মাটিৰ তলৰ পৰা বৰিং কৰি পানী পাইপৰ সহায়েৰে ওপৰলৈ উঠোৱা হয় আৰু টেংকিত প্ৰয়োজনীয় পানীখিনি জমা কৰি ৰখা হয় সেই পানীখিনি নলৰ সহায়েৰে যেতিয়াই প্ৰয়োজন ৰাইজে ব্যৱহাৰ কৰিব পাৰে আজিৰ পৰা দুই তিনি বছৰ আগলৈকে চৰকাৰীভাৱে জনস্বাস্থ্য বিভাগৰ ফালৰ পৰা পানী যোগানৰ সুবিধা কৰা হৈছিল সেইবাবে গাঁৱৰ ঠাইয়ে ঠাইয়ে দুশ মিটাৰ তিনিশ মিটাৰৰ আঁতৰে আঁতৰে চৰকাৰী নলৰ ব্যৱহা ব্যৱস্থা কৰা হৈছিল সেই নলেদি পুৱাৰ ভাগত বা গধূলি সময়ত পানী যোগান ধৰা হৈছিল বৰ্তমান সময়ত এক চৰকাৰী আঁচনি জল জীৱন মিচনৰ সহায়ত গাঁৱৰ প্ৰত্যেক ঘৰতে চৰকাৰীভাৱে পানী নলৰ ব্যৱস্থা কৰা হৈছে এই নলৰ সহায়ত পুৱা গধূলি খোৱা পানীৰ যোগান ধৰা হয় আৰু সকলোৰে ঘৰত এই সুবিধা উপলব্ধ আমাৰ গাঁৱত বৰ্তমানেও যথেষ্ট সংখ্যক মানুহে নিজৰ ঘৰৰ কুঁৱা বা দমকল পানীৰ উৎস হিচাপে ব্যৱহাৰ কৰে গাঁওখনৰ ওচৰতে থকা সোৱণশিৰি নৈ আৰু ৰঙা নদীৰ পৰাও গাঁওখনৰ মানুহে পানীৰ সুবিধা লাভ কৰে সম্পূৰ্ণ বছৰজুৰি গাঁৱত পানীৰ অসুবিধা সৃষ্টি নহয় সকলো ৰাইজে সম্পূৰ্ণ বছৰটো জুৰি সুন্দৰভাৱে পানীৰ সুবিধা লাভ কৰে